হয় মই ৰাজহুৱা পৰিবহণ ব্যৱস্থাত প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত মই সদায় অভাৱ অনুভৱ কৰোঁ অৰ্থাৎ পথৰ দুৰ্বল অৱস্থাই আমাৰ বহু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে পথৰ দুৰ্বল অৱস্থাৰ বাবেই জনসাধাৰণে এঠাইৰ পৰা আন এঠাইলৈ যোৱাৰ বাধাৰ সৃষ্টি হয় পথৰ এনে দুৰ্বল ব্যৱস্থাৰ বাবে এজাক বৰষুণ হ'লেই ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হয় আৰু পথটো চলাচলৰ উপযোগী নহয় পথৰ এনে সন্মুখীন বহুত ঠাইত হোৱা দেখা যায় পথৰ এনে ব্যৱস্থাৰ বাবে পৰিবহণ ব্যৱস্থাটো অচল হোৱা দেখা যায় মই ভাবোঁ যে পথৰ এনেধৰণৰ দুৰ্বস্থাসমূহ যাতে ভালদৰে ঠিক কৰি এটা ভাল তথা সুচল পৰিবহণৰ সৃষ্টি কৰে ইয়াৰ উপৰিও পথৰ দুৰ্বল ব্যৱস্থাৰ বাবে বহু ঠাইলৈ ৰোগীক চিকিৎসালয়লৈ অনা নিয়া কৰাটো অসুবিধাৰ সৃষ্টি হয় যাৰ ফলত ৰাইজৰ এটা ডাঙৰ সমস্যাৰ সৃষ্টি হয় গতিকে ৰাজহুৱা সকলো পৰিবহণ ব্যৱস্থাই যাতে জনসাধাৰণৰ মাজত কোনো ধৰণৰ প্ৰত্যাহ্বানৰ সৃষ্টি নকৰে তাৰোপৰি চকু ৰখাটো আমাৰ দায়িত্ব লগতে চৰকাৰৰ প্ৰশাসনৰ যাতে এই সমস্যাসমূহৰ যাতে এটা সুচল পৰিৱেশৰ সৃষ্টি কৰে তাৰ প্ৰতি আমি চৰকাৰক এনেধৰণৰ সমস্যাসমূহ অৱগত কৰাটো উচিত